অঁ বিচিত্ৰ হয়নে অঁ এই হেৰি নহয় এই তোমাৰ ওচৰত এই লোকেল চব্জি পামনে অঁ মোক অলপ লোকেল চব্জি লাগিছিলে কিমান মানে মোক সৰহকৈ লাগিছিলে ত্ৰিছ চল্লিছ হাজাৰ টকামানৰ চব্জি লাগিছিলে অঁ মোৰ মানে পাঁচদিনৰ ভিতৰত গোটাই দিব পাৰিবানে

হয় এই মই মানে হেৰি হ'ল তোমাৰ ফোন নাম্বাৰটো গুগলত চাৰ্চ কৰি পালোঁ অঁ অঁ মই সেই বুলি বোলো বিচিত্ৰৰ লগত যোগাযোগটো ৰাখোঁচোন হেৰি কৰিবাচোন বিচিত্ৰ হেল্ল' হেল্ল' অঁ বিচিত্ৰ হেৰি মোক গাজৰ লাগিব পঞ্চাছ কেজিমান গাজৰ পঞ্চাছ কেজিমান লাগিব আলু লাগিব পিঁয়াজ লাগিব নহৰু লাগিব আদা লাগিব মানে অলপ ভাল চাইডৰ ভেন্দি আৰু বিলাহী তিতাকেৰেলা বন্ধাকবি ৰঙালাও লাগিব জলকীয়া পাৰিবা নাই তুমি

বাৰু ঠিক আছে অঁ পে'মেণ্টটো মই একেচাতে দিব নোৱাৰোঁ গম পালা মই এনে হেৰি ত্ৰিছ শতাংশমান দিম আৰু তোমাক বস্তুখিনি চেল হোৱাৰ পিছত যিটো পইচা হয় মই তোমাক পিছত দি দিম আৰু সেই বস্তুখিনি চেল হ'লে আকৌ মই তোমাৰ লগত যোগাযোগ ৰাখিম অঁ যাতে তুমি হেৰি কৰিবা এই মোক অলপ ভাল বস্তু চাই দিব লাগিব হয় অঁ সেই সাৰ নিদিয়া চব্জিয়ে মোক লাগিব

হয় অঁ

অঁ সৰি সৰি সৰিয়ঁহো দিবা মোক আৰু এটা বস্তু দিবা হেৰি এই মানে কলডিলটো দিবা মোক কলডিলটো তোমাক ক'বলৈ পাহৰিলোঁ আৰু কল পচলা কেইডালমান কাটি দিবা ভালকৈ পোক কৰি দিবা বস্তাৰ মুখ বস্তাত ভৰাই মুখখন চিলাই দিবা দেই হয় অঁ অঁ আৰু নাই নহয় আৰু কলডিল তুমি ক'ৰবাত বিচাৰিলে পাবানি বাৰু বেলেগত হয় আৰু কাম এটা কৰিবা তোমাৰ ফাৰ্মত যদি চব্জি কম ওলায় আৰু বেলেগ ফাৰ্মৰ যোগাযোগটো ৰাখিবাচোন

লাগিব পায় যদি পাৰা দছ বিছটা যিমান পাৰা আৰু বা লোকেল বাৰীত গৈয়ো এইটো বিচাৰ কৰিবাচোন

অঁ হেৰি কৰিবা ৰ'বা এই তুমি যিকেইখন ফাৰ্মলৈ যাবা যাতে সেইকেইখন ফাৰ্মত চব্জিটো মেনিয়'ৰ দিয়া হ'ব নালাগিব দেই আমাৰ লোকেল হ'ব লাগিব হয়

হয় হয় অঁ বিচিত্ৰ বিচিত্ৰ তুমি পইচাৰ কাৰণে চিন্তা নকৰিবা মই পইচা তুমি পইচাৰ কাৰণে চিন্তা নকৰিবা পইচা সময়মতে তোমাক গোটেই দিম মই মানে মোৰ যেতিয়া চব্জিটো বিক্ৰী হ'ব মই পইচা পে'মেণ্ট ঘূৰাই দিম হেল্ল' অঁ বিচিত্ৰ অঁ মই তোমাক শুনি আছোঁ বাৰু সেই পাচলি আনিবলৈ মই গাড়ী পঠিয়াই দিম অঁ তুমি মানে হেৰি গাড়ীকেইখনত ভালকৈ পাচলিখিনি লোড কৰি দি পঠিয়াবা

হয় মই মাজুলী পৰা উঠাম

অঁ ৰ'বাচোন আৰু লোকেল পাচলি মাজুলীত বাহিৰলৈ ক'ত পায় বাহিৰত ক'ত পায়

অঁ হয় অঁ

হয় হয়

হয় হয় আৰু হেল্ল' বিচিত্ৰ এই পাৰিলে মোক অলপ লোকেল মাছো বিচাৰি দিব পাৰিবানে লোকেল মাছো লাগিছিলে মানে অঁ তুমি পাৰিলে লোকেল ফিছাৰী অলপ সংগ্ৰহ কৰাচোন মোৰ মানে লোকেল মাছ অলপো হেৰি পঠিয়াব লাগে মানে হয় হয় মই হেৰি কৰিম এইটো মই তোমালৈ ফোন কৰিম কাইলৈ পৰহিৰ ভিতৰত মাছটো সংগ্ৰহ কৰিম মই পইচাটো হেৰি কৰিম তোমাক সম্পূৰ্ণ সম্পূৰ্ণকৈ দিম তুমি সেইটো ভয় নকৰিবা হয় তোমাৰ সেই ফিছাৰীবিলাক মাজুলী ফিছাৰীবিলাকত কি কি লোকেল মাছ আছে জানানে হয়

অঁ এনেই এই চিতলৰ এনে কেজি কিমান লাগিছে গম পোৱানে লোকেল লোকেলটো ছশ কম নহ'ব নহ্ হয় বাৰু তুমি পাতি চাবা

অঁ হেল্ল' অঁ হোৱাটছআপত দিম আৰু হেৰি কৰিবা চোৱা এই পাচলি আৰু পাচলিবিলাক দাগ লগা যাতে নহয় দেই অঁ মই মানে পাচলিৰ কথাটো আকৌ ক'লোঁ মানে দাগ লগা নহয় ভাল চাই আনিবা

ভাল চাই পেক কৰিবা পেক কৰি গাড়ীত ভৰাই দিবা মই লেবাৰ পঠিয়াই দিম যাতে মোৰ বেয়া পাচলি দাগ লগা নিদিবা মোৰ লোকচান হ'ব আকৌ গম পালে নাই

অঁ ঠিক আছে বাৰু ধন্যবাদ থাকিল তোমালৈ অঁ ঠিক আছে মই জনাম আৰু তোমাৰ লগতে মই সংগ্ৰহ কৰিম তোমাৰ পৰাই ভাল লোকেল শাক পাচলি আনিম লোকেল মাছ আনিম আৰু তোমাৰ লগত মই যোগাযোগ ৰাখিম ঠিক আছে বাৰু মই এতিয়া ৰাখিছোঁ অঁ ঠিক আছে অঁ অঁ